অৱশ্যে বয়সস্থ লোকসকল বিছনাত পৰি থকা মানে বিভিন্ন কাৰণত বিছনাত পৰি থাকে অসুস্থ হৈ তাৰে ভিতৰত কিছুমান হ'ল মানে এইবিলাক খোৱা লোৱাৰ কিছুমান যত্ন নলয় মানে বজাৰৰ যি যি তি শাক পাচলি খাই বজাৰৰ পৰা কিনি অনা তেনেকুৱা কিছুমান খাদ্যই অসুস্থ কৰে তাৰ পিছতে মানে প্ৰটিন জাতীয় আহাৰ আহাৰ সিমানখিনি গ্ৰহণ নকৰে তেনেকুৱা এটা হেৰিৰ পৰা অসুস্থ হয় আৰু পৰিয়ালৰ লো লোকসকলে অৱশ্যে বিভিন্ন ধৰণে যত্ন লয় তেওঁলোকৰ মানে বয়সস্থ লোকসকলৰ মানে খাদ্য পানী চব সকলো ক্ষেত্ৰতে বিভিন্ন ধৰণে যত্ন লয়